হয় নমস্কাৰ এইটো কাজিৰঙা নেচনেল পাৰ্কত লাগিছেনে হয় ত' মই তাৰমানে বাহিৰৰ পৰা কৈ আছিলোঁ মই তাৰমানে আপোনাৰ কাজিৰঙা নেচনেল পাৰ্কখন ঘূৰি বুলি পেলাই ভাবিছিলোঁ হয় মই নলবাৰীৰ পৰা কৈ আছিলোঁ ত' মই ভাবিছোঁ কালি অহাকালিলৈকে মই কাজিৰঙালৈকে যাম আৰু তাতে যি যি বস্তুবোৰ আছে যাতে আপোনা তাতে আপোনালোকে যাতে দেখাই দিয়ে আৰু সেইটো হিচাপত মানে আপোনালোকে হয় হয় আগেইতো ওলাই ৰাতিয়ে ওলাই যাম হয় মোৰ ফেমিলি যাব মোৰ বাচ্ছা যাব মই আপোনাক হেৰি কৰোঁ মই নলবাৰীৰ পৰা গুৱাহাটীলৈকে যাব লাগিব গুৱাহাটীৰপৰা আপোনালোকৰ চিষ্টেম আছে যদি ত' ভালে কথা যদি চিষ্টেম নাই তেনেহ'লে তালৈকে যাব লাগিব আৰু আপোনালোকৰ কেনেকুৱা হয় তাতে এদিনৰ কাৰণে ষ্টে কৰিবলৈ বুলি ভাবিছিলোঁ

আচ্ছা বাৰু আচ্ছা আপ আমি ক'লৈকে পাম গুৱাহাটী গুৱাহাটীৰ পৰা পাম নেকি আপোনাকে কণ্টেক কৰিব লাগিব ন' আচ্ছা আপোনালোকৰ প্ৰাইচ বা চিষ্টেমটো বা আপোনালোকৰ পেকেজটো জনাবচোন আচ্ছা হ'ব পাৰ পাৰ্চন ঠিক আছে হ'ব মই আপোনালোকক কনফাৰ্ম কৰি দিওঁ যে আমি গৈ আছোঁ ত' আপোনাক আৰু কেব চেবখিনি আপোনালোকে যিখিনি সুবিধা কৰে সেইখিনি কৰি দিব আৰু আমি গৈ আছোঁ ঠিক আছে হ'ব যাওঁ